হয় যোগাসন বৰ্তমান মোৰ এক হবিত পৰিণত হৈছে আৰু যোগাসনক হবি হিচাপে ল'বলৈ মোক অৰু অনুপ্ৰেৰণা প্ৰথমে অনুপ্রেৰণা জগাইছিলে ফে'চবুকত অহা কিছুমান ভিডিঅ' য মোৰ ফে'চবুকত কেইদিনমান ধৰি কিছুমান ক্ষেত্ৰত মানসিকভাৱে অকণমান দুৰ্বল হৈছিলোঁ আৰু তেতিয়া ছ'চিয়েল মিডিয়াই মোক আকৰ্ষিত কৰি লৈছিলে যে মই এনি টাইম ছ'চিয়েল মিডিয়াতে লাগি আছিলোঁ কিবা কৰিছিলোঁ নাজানো সেইটো সময়ত কি হৈছিলে আৰু সেই সময়খিনিতে মই ছ'চিয়েল মিডিয়াত বা ফে'চবুক বা ইনষ্টাগ্ৰামত যোগাসনৰ বহুতো দেখিছিল ভিডিঅ' দেখিছিলোঁ আৰু সেই ভিডিঅ'সমূহ নাজানো কি হ'ল লাহে লাহে এটা দুটাকৈ চাবলৈ লওঁতে সেই ভিডিঅ'সমূহে মোৰ তাত আহি থকা হ'ল আৰু সেই ভিডিঅ'সমূহেই মোক অনুপ্ৰাণিত কৰা বুলি মই ভাবোঁ এই ক্ষেত্ৰত মই এটা ইউটিউব চেনেলৰ নাম ল'ব লাগিব য়োগা উইথ শৌভিক য়োগা উইথ শৌভিক নামৰ যিটো ইউটিউত ইউটিউব চেনেল তেওঁ এজন আমাৰ ভাৰতবৰ্ষৰে লোক হয় কিন্তু তেওঁ ভাৰতবৰ্ষৰ বাহিৰত যৌগা চেণ্টাৰ আছে আৰু তাত তেওঁ য়োগা শিকায় আৰু সেই ভিডিঅ'সমূহ তেওঁ ইউটিউবত আপলোড কৰে দুহেজাৰ একৈছ চনত তেতিয়া মোক যেতিয়া সেই সময়খিনিত মোৰ মেদবহুলতাই মোৰ এক ডিপ্রেছনৰ কাৰণ হিচাপে পৰিগণিত হৈছিলে এনেকুৱাকৈ ডিপ্ৰেছড হৈছিলোঁ যেন মোৰ জীৱনত আৰু একো নাই মানুহৰ ঠাত্তা মস্কৰা ইমান কিয় শকত হ'লি এনেকুৱা হ'লে অমুক হ'ব তেনেকুৱা হ'ব কাপোৰ পিন্ধিলে নাসাজে অমুক হয় বিশেষকৈ ছোৱালী মানুহৰ ক্ষেত্ৰত এইবোৰ কথাই বহুতো অশান্তি সৃষ্টি কৰে হয় আমি কেতিয়াও মানুহক ব'ডিৰ শ্বেপ লৈ বা মানুহক দেখা লৈ কেতিয়াও ইনচাল্ট কৰিব নালাগে বা আমি নকৰোঁ মই নিজৰ ক্ষেত্ৰতে কৈছোঁ মই নকৰোঁ কিন্তু মোৰ ক্ষেত্ৰত মই পাইছিলো বহুতো মানুহে মোক ইনচাল্ট কৰিছিলে এনেকুৱাকৈ ইনচাল্ট কৰিছিলে যে এটা সময়ত মই ফুৰিবলৈ যাবলৈও বেয়া পাইছিলোঁ বেয়া লাগে যেতিয়া মই ফুৰিবলৈ যাওঁ মানুহে মাত্ৰ এটা কথাই কয় ইমান শকত কিয় হ'লি দেখিবলৈ বেয়া দেখিছে ইমান কম বয়সতে ইমান ডাঙৰ ডাঙৰ লাগিছে আনকি এনেকুৱাকৈও কোৱা মানুহ আছিলে যে এ সোনকালে বিয়া দি দিব লাগে আৰু ইমান শকত ছোৱালীৰ পিছত বিয়া দিবলৈ অসুবিধা হ'ব দুহেজাৰ একৈছ চনত যেতিয়া আচলতে দুহেজাৰ বিছ চনত মোক এটা চাৰ্জাৰী হৈছিলে মোৰ মানে এপেণ্ডিক্সৰ এপেণ্ডিক্সটো ৰিমুভ কৰা হৈছিলে মোৰ আৰু তাৰপিছত নাজানো কি হ'ল মই আৰু বেছি শকত হৈছিলোঁ দুহাৰী দুহেজাৰ একৈছ চনত লকডাউনৰ সময়ছোৱাত মোৰ মনত এনেকুৱা কিছুমান ভাৱ আহিলে যে মই আৰু এতিয়া মানুহৰ লগত মিলা মিছা নকৰিমে ইমান শকত হৈ গ'লোঁ মানুহে চবেই মোক ইনচাল্ট কৰে মই নোলাম কিন্তু সেই সময়খিনিতে তেতিয়া লকডাউন আৰম্ভ হ'ল দুহেজাৰ একৈছ চনৰ এপ্ৰিলৰ মাহত লকডাউন আৰম্ভ হ'ল আৰু মে' মাহৰ পৰা মই ভাবিলোঁ মে' মাহৰ আঠ তাৰিখ আছিলে সেই দিনটোতে মই ভাবিলোঁ যে মই এনেকৈ কিয় থাকোঁ ময়তো নিজক সলনি কৰিব পাৰোঁ আজিকালি ইউটিউবত ইমান ধুনীয়া ধুনীয়া ভিডিঅ' পায় এইবিলাক চাই চাই মই নিজক সলনি কৰিব পাৰোঁ শিকিব পাৰোঁ তেনেকৈ ভাবি যিহেতু বহুত বেছি শকত আছিলোঁ সেইবাবে মই প্ৰথমতে খোজ কাঢ়া ষ্টাৰ্ট কৰিছিলোঁ খোজ কাঢ়ি প্ৰথমতে খোজ কাঢ়িলোঁ তাৰপিছত অলপ অলপ দৌৰিব ষ্টাৰ্ট কৰিলোঁ তাৰপিছত ৱাৰ্ম আপ এক্সাৰ্চাইজবিলাক কৰিবলৈ ল'লোঁ লাহে লাহে দুই এটাকৈ এক্সাৰ্চাইজ শিকিলোঁ ইউটিউবত চাই চাই শিকিলোঁ সেই সময়খিনিতে মই পালোঁ লকডাউনৰ লকডাউন ফুল্লি লকডাউন হৈ গৈছিলে গোটেই ভাৰতবৰ্ষত আৰু সেই সময়ছোৱতেই য়োগা উইথ শৌভিক নামৰ যিটো ইউটিউব চেনেল আছে আন আন বহুতো ইউটিউব চেনেল আছে সেইবিলাকৰ ক মই ফ'ল' কৰিছিলোঁ বা চাইছিলোঁ কিন্তু বিশেষভাৱে মোক অনুপ্ৰাণিত কৰা এটা ইউটিউব চেনেল আছিলে সেইটো হৈছে য়োগা উইথ শৌভিক য়োগা উইথ শৌভিকৰ ভিডিঅ'বিলাক অলপ অলপ সৰু সৰু ভিডিঅ' দিছিলে সেইবিলাক চাবলৈ আৰম্ভ কৰিলো চাই চাই দুটা এটাকৈ শিকিব ল'লোঁ নোৱাৰোঁ যিহেতু মেদবহুলতাৰ বাবে মই পাৰা নাছিলোঁ ভালকৈ কৰিবলৈ কিন্তু লাহে লাহে চেষ্টা কৰিলোঁ চেষ্টা কৰি মেলি অলপ চলপকৈ পা পাৰা হ'লোঁ আৰু য়োগা উইথ শৌভিকৰ চেনেলটোত তেৰ মিনিটৰ এটা বেলি ফেট লুজ বুলি ভিডিঅ' আছিলে যিটো ভিডিঅ' কৰে মই এতিয়াও কৰোঁ আজি দুহেজাৰ একৈছৰ পৰা দুহেজাৰ পঁচিছ চন হ'ল এতিয়াও মই সেই ভিডিঅ'টো চাই চাই সেইখিনি ব্যায়াম কৰোঁ যিহেতু মোৰ প্ৰশ্নটো আছিলে যে যোগাসন হবি হিচাপে ল'বলৈ আপোনাক কিহে বা কোনে অনুপ্ৰেৰণা জগাইছিলে যোগাসনক হবি হিচাপে ল'বলৈ মই অনুপ্ৰেৰণা নিজৰ নিজৰ মনৰ পৰাই পাইছিলোঁ কিয়নো মোক মেদবহুলতাৰ কাৰণে মই মানুহৰ ঠাত্তা মস্কৰাৰ লগতেও বিভিন্ন ধৰণৰ হেল্থ ইচ্যু ষ্টাৰ্ট হৈ গৈছিলে মোৰ ভাগৰ লাগে শুই থাকিব মন যায় একো কৰিব মন নাযায় অনবৰতে ভাবি থাকোঁ মই ইমান শকত মোৰ কি হ'ব মোকতো কোনেও ভাল নাপায় মোকতো একো কাপোৰ পিন্ধিলে নাসাজে এইবিলাক কথাই মোৰ মনত বাৰুকৈ ক্ৰিয়া কৰিছিলে আৰু সেয়েহে লাহে লাহে লাহে লাহে ডিপ্ৰেশ্যনৰ পিনে গৈছিলোঁ কিন্তু এই ক্ষেত্ৰত মই বৰ্তমানৰ হাজবেণ্ড গাৰ্লফ্রেণ্ড বয়ফ্ৰেণ্ড হিচাপতে আছিলোঁ কিন্তু তেওঁ মোক কৈছিলে নহয় তুমি পাৰিবা তুমি চেষ্টা কৰা পাৰিবা তুমিও ক্ষীণাব পাৰিবা তুমিও কৰা সেইখিনি সময়তে মই এই য়োগা উইথ শৌভিক নামৰ চেনেলটো চোৱা আৰম্ভ কৰি দিলোঁ ভালকৈ চালোঁ আৰু সেই ব্যায়ামবিলাক তেওঁৰ পৰা চাই চাই কৰিবলৈ ল'লোঁ তেওঁৰ ব্যায়ামবিলাক এনেকুৱা নাছিলে যে য়োগা য়োগাই কৰিছোঁ তেনেকুৱা নাছিলে মিক্স আছিলে য়োগাৰ লগতে দুই এটা কাৰ্ডিঅ' ৱৰ্কআউটো আছিলে মিক্স আছিলে আৰু ভাল লাগিছিলে কৰি তেওঁৰ ভিডিঅ'বিলাক চাই চাই কেতিয়াবা বেলি ৱৰ্কআউট কৰোঁ কেতিয়াবা থাই কেতিয়াবা বেক কেতিয়াবা ফে'চ য়োগা এনেকৈ কৰি কৰি মই আৰম্ভ কৰিছিলোঁ নিজৰ মনৰ ভিতৰৰ পৰা সেয়া অনুপ্ৰেৰণা আহিছিলে লগতে মোৰ বৰ্তমানৰ হাজবেণ্ড তেওঁ কৰিছিলে তেওঁ কৰিছিলে কিন্তু তেওঁ এই বিষয়ত ইমান অভিজ্ঞ নাছিলে তেওঁ কেতিয়াও তেনেকৈ ব্যায়াম চায়াম কৰা নাছিলে এতিয়া তেওঁ কৰে কিন্তু সেই সময়খিনিত মই নিজেই নিজৰ অনুপ্ৰেৰণা আছিলোঁ আৰু ইউটিউবটোৱে মোৰ অনুপেৰণা হিচাপে মই লৈছিলোঁ ইউটিউবৰ ভিডিঅ'বিলাক মোৰ অনুপ্ৰেৰণা আছিলে এনেকুৱা নাছিলে যে কোনোবাই ৰামদেৱৰ ভিডিঅ'বিলাক কেতিয়াবা সৰু থাকোঁতে চাইছিলোঁ কিন্তু এনেকুৱা লাগে এ এইবিলাক আৰু কিনো কৰিম এই নালাগে নকৰোঁ নাজানো এনেকুৱা আছিলে ভয় লাগে কোনোৱে কৈছিলে যে যোগাসন যদি কৰিলে ভুল হয় তেতিয়াহ'লে ভালতকৈ বেয়া বেছি হ'ব হয় যোগাসনত ভুল হ'লে ভালতকৈ বেয়া বেছি হ'ব পাৰে সেইটো সঁচা কথা কিন্তু যদি আমি নিশিকোৱে যদি আমি বেয়া হ'ব বুলি চেষ্টাই নকৰোঁ তেতিয়াহ'লে আমি শুদ্ধকৈ কৰিব কেনেকৈ পাৰিম ভুল হ'লেও চেষ্টা কৰি শিকিবলৈ চেষ্টা কৰি আমি আগবাঢ়িব লাগিব হ'ব এদিন ভুল হ'ব দুদিন ভুল হ'ব তিনিদিনৰ দিনা আমি ভালদৰে শিকিব পাৰিম মোৰো ভুল হৈছিলে ময়ো ভুল কৰিছিলোঁ কিন্তু এতিয়া বহুত ডাঙৰ কিবা য়োগাৰ নহ'লেও বা কিবা নহ'লেও এতিয়া অন্ততঃ মোৰ নিজৰ হাজবেণ্ডকে হওক বা মোৰ দাদাই হওক বা মোৰ ভণ্টিহঁতকে হওক বা তেনেকৈ মানুহক অলপ চলপ গাইড কৰিব পৰা হৈছোঁ এনেকুৱা নহয় যে কোনোবা মোৰ গডফাডাৰ আছে এইটো ক্ষেত্ৰত নাই অকল ইউটিউব চেনেলবিলাক চাই চাই মই অনুপ্ৰাণিত হৈছিলোঁ নিজৰ মনৰ নিজৰে যিটো ভিতৰৰ মন এই মনটোৱে মোক অনুপ্ৰেৰণা যোগাইছিলে আৰু পিছত যেতিয়া মই যোগাসনৰ বিষয়ে পঢ়িলেও ষ্টাডি কৰিছোঁ ভালদৰে চাইছোঁ যোগাসনে আমাক কেনেদৰে সলনি কৰিব পাৰে যোগাসনে কেনেকৈ আমাক নিৰোগী কৰি ৰাখিব পাৰে এই সকলোবিলাক চোৱা চিতাৰ পিছত মই অনুপ্ৰাণীত হৈছিলোঁ এই ক্ষেত্ৰত কিন্তু মই বাৰে বাৰে কৈছোঁ মোক এই ক্ষেত্ৰত অনুপ্ৰেৰণা জগোৱা একমাত্ৰ বুলি ক'লেও ভুল নহ'ব সেয়া হৈছে ইউটিউব চেনেল আৰু এই ইউটিউব চেনেলৰ জৰিয়তে আজি মই য়োগা শিকি নিজকে এজন ভালদৰে যোগাসন কৰিব পৰা ছোৱালী হিচাপে ক'বলৈ পৰা হৈছোঁ যে অঁ ময়ো এতিয়া ভালদৰে যোগাসন কৰিব পাৰোঁ হয় কিছুমান প'জ এতিয়াও মই নোৱাৰোঁ কিয়নো ব'ডিটো ইমান বেছিও ফ্লেক্সিবল হোৱা নাই হয়তো হ'ব মই এয়া চেষ্টা কৰি আছোঁ আগন্তুক দিনত ময়ো আন আন ডাঙৰ ডাঙৰ য়োগা টিচাৰবিলাকৰ নিচিনাকৈ টিচচাৰ হ'ব পাৰো নোৱাৰো নাজানো কিন্তু মোৰ এটা সপোন আছে যে এদিন ময়ো এজন য়োগা শিক্ষয়িত্ৰী হ'ম যদিওবা মই বৰ্তমানে এগৰাকী শিক্ষয়িত্ৰীয়ে হয় তথাপিও মোৰ মন আছে এদিন মই য়োগা শিক্ষয়িত্রী হ'ম য়োগাৰ জৰিয়তেও মই এটা পৰিচয় বনাম এয়া মোৰ মন আছে আৰু এই ক্ষেত্ৰত অনুপ্ৰেৰণা জগোৱা মই নিজেই নিজৰ অনুপ্ৰেৰণা আছিলোঁ আৰু ইউটিউবত অহা ভিডিঅ'সমূহে বা ছ'চিয়েল মিডিয়াত পোৱা ভিডিঅ'সমূহে বিভিন্ন ধৰণৰ ব্যক্তিৰ যোগাসনৰ ওপৰত কৰা মন্তব্যসমূহে মোৰ অনুপ্ৰেৰণাৰ উৎস আছিলে